কওকচোন অ কওকচোন বাৰু

বাৰু মই মাটি চাব লাগিব যদি কিমানটো হয় আপুনি আহিব পাৰিব নেকি অ বাৰু মই চাম বাৰু মই দুটা ডেৰটা মান বজাত ডেৰটা দুটামান বজাত মই আ ফ্ৰি থাকিম আপুনি যদি আহিব বিচাৰে আহিব

অ অ বাৰু হ'ব